হেল্ল' দাদা

হয় দাদা বগা কাপোৰ অলপ পোৱা যাব নেকি আমাক লাগিছিল ফ্লেগছ্ বনাবলৈ অলপ অলপ কম কোৱালিটীৰ হ'লেও হ'ব মানে মিডিয়াম হ'লেই হ'ল আৰু কিমানটা কিমানটা কোৱালিটী আছে

আশী টকীয়াটো দিলেই হ'ল হয় ধুনীয়াটো

আমাক লাগিছিল পাঁচ দহ মিটাৰ মানে হ'লে হৈ যাব বাকী আপোনাৰ আপোনাৰ দোকানতে চিলাই ল'ব পৰা হ'বনে

হয় আমাকতো দুই বাই পাঁচ লাগিছিলে অঁ তাকে প্ৰাইচটো কিমান হ'ব পইচটো নহয় মানে চিলনি চিলনিটো হয় হয় ঠিক আছে আপোনাৰ দোকা দোকানখন কোনখিনিতে আছিলে দাদা পাভৈ ৰোডত হয় আপোনাক হয় হয় এই আমাৰ ৰাতিপুৱা কেইটাত খোলে আপোনাৰ দোকানখন খোলে ন ৰাতি কেইটালৈ কেইটা কেইটা বজালৈকে থাকিব হয় তেনে মই আঠটা মানত গ'লে পাম আৰু আপুনি দোকানতে থাকিব নে অঁ ঠিক আছে ঠিক আছে হ'ব